হয় খেলা ধূলা খেলা ধূলা খেলিলে মনটো ভাল হৈ থাকিব বুলি মই ভাবোঁ কাৰণ কিয় খেলা ধূলা নিজৰ দেহাত বিভিন্ন ধৰণে সহযোগ কৰে বা মগজুটোক সহযোগ কৰে আপুনি যে তেওঁ আপুনি খেলি থাকিলে নিজৰ শৰীৰতো ভালে থাকে এনেকে পঢ়া শুনাটো মন বহে বা খেলা আপুনি ডিপ্ৰেশ্যনত থাকিলে সেই ডিপ্ৰেশ্যনবোৰো দূৰ হয় এনে ধৰণৰ